নবৌ অ' কি কৰিছে অ' মই ফোন কৰিলো মানে বজাৰলৈ যাওঁ ব'লক নহ'লে অফাৰ দিছে নহয়

এই এম বজাৰলৈ যাওঁ ব'লক ন

অ' এই এম বজাৰলৈ যাওঁ ব'লক তাত এতিয়া জুলাই মাহত ৰিডাকশ্যন দিছে কাপোৰ খুব সস্তাতে দিছে অ' অ' সকাহ দিছে সকলো বস্তু পাব বেডশ্বিটৰ পৰা ধৰি গোটেইখিনি যি আনে আৰু অ' ব'লক কাইলৈ যাওঁ কাইলৈকে যাওঁ ব'লক কাইলৈ যাওঁ ব'লক অ' বতৰ ভাল হ'লে কাইলৈকে যাম ওলাব অ' অ' অ' ওলাওক অ' অফাৰ দিছে নাই দিছে এতিয়া ৰিডাকশ্যন দিছে কিন্তু এম বজাৰলৈকে যাম বুলি ভাবিছো তাত মানে বস্তুবোৰ ভাল অলপ

অ' অ' হ'ব দিয়ক তেনে ওলাব আপুনি সময়টো মোক জনাব দেই কেইটা বজাত যায় অ' অ' হ'ব দিয়ক অ'